মই কেইদিন মানৰ পৰা এটা চিৰাম ইউজ কৰি আছোঁ আগতে মানে স্কীন কি হৈছিল চালটো বহুত দাগ হৈছে সৰু সৰু কিন্তু ক'লা ক'লা দাগ কিবা দাগ পৰিছে কিন্তু চিৰামটো ইউজ কৰাৰ পিছত বহুতখিনি মই মানে ফল পাইছোঁ আৰু এতিয়া দাগবোৰ কমিছে লাহে লাহে আৰু ইউজ কৰি ভালেই লাগিছে